স্বাস্থ্যখণ্ডৰ দুৰ্নীতিৰ বিষয়ে মই অৱগত কাৰণ মই নিজেই চকুৰে দেখিয়ে আছোঁ সদায় এগৰাকী যেতিয়া পেচেণ্টক লৈ হস্পিটাললৈ যোৱা হয় তেখেতৰ লগালগ চিকিৎসা নেপায়েই ছিৰিয়াছ ৰোগী হ'লেতো কিন্তু বহুত দিগদাৰেই হয় কাৰণ দৌৰি ফুৰিব লাগে ছিৰিয়াছ ৰোগীগৰাকী মৃত্যু পৰ্যন্ত হ'বলগীয়া হৈ যায় আৰু চৰকাৰী চিকিৎসালয়ত প্ৰায়খিনি দৰৱ পাতি থাকে যদিও সেইফালৰপৰাও দুৰ্নীতি কৰে যিখিনি চৰকাৰৰপৰা আহে চাগে এদায় হৈ যায় বা নেপায়ে তেনেকুৱা হয় কিনিবলগীয়া হয় ৰোগীগৰাকীয়ে আজিকালি আয়ুষ্মান কাৰ্ডটো দিছে অলপমান আয়ুষ্মান কাৰ্ডৰ ফালৰপৰা সহায় পাইছে কিন্তু চিকিৎসাটো তৎক্ষণাৎ নেপায় সেইটোহে বেছি প্ৰব্লেম হয় আৰু আমাৰ ব্যক্তিগত খণ্ডলৈ যেতিয়া ৰোগীগৰাকীক লৈ যোৱা হয় লগালগ চিকিৎসাটো তেওঁলোকে পায় আৰু এতিয়া সকলোৱেতো প্ৰাইভেটলৈ নিবপৰা নহয় কাৰণ চবৰে টকাৰ অভাৱ হয় সেইকাৰণে দুখীয়া শ্ৰেণীৰ মানুহৰ অলপ দিগদাৰ হয় সেই দুৰ্নীতিখিনিৰ কাৰণে সেইকাৰণে মই নিজেই ভুক্তভুগী আৰু সেইকাৰণে মই ক'বলৈ বাধ্য হৈছোঁ